হেল্ল' এইটো আয়কৰ বিভাগ হয়নে অঁ মই এই ভিজা এখনৰ বাবে আবেদন কৰিছিলোঁ তাৰ কাৰণে টেক্স ষ্টেটমেণ্ট এখন দৰকাৰ হৈছিলে আপোনালোকে বেয়া নাপায় যদি আপোনালোকৰ বিভাগ বিভাগ বিভাগীয় ৱেবছাইটৰ পৰা মোক ডাউনলোড কৰি দিব নেকি অঁ যদি দিয়ে মই আপোনালোকৰ অফিচৰ পৰা লৈ আহিলোঁ হয় অঁ ঠিক আছে হ'ব তেনেহ'লে